হেল্ল' এয়া ধেমাজি মেডিকেলৰ পূজাশ্ৰী মে'ম হয়নে অঁ মই এই মই মাছখোৱাৰপৰা কৈছিলোঁ মোৰ ভাগৰ পেটৰ বিষ হৈ আছে আৰু ভৰি হাতবোৰ বিষ কূট কূটাই থাকে মাথাৰ বিষো হৈ আছে মই মেডিকেল যাবপৰা নাই ঘৰুৱাভাৱে কিবা ল'ব পাৰিম নেকি বাৰু অঁ বিষ মই মে'ম বিষৰ টেবলেট খাইছিলোঁ কিন্তু মই ভালপোৱা নাই বাকী কি কৰিব

অঁ মই মেডিকেলত আপোনাক কিমান নম্বৰ ৰুমত লগ পাম অঁ টাইমটো কিমান কিমান টাইমত লগ পাম অঁ অঁ ঠিক আছে হ'ব তেনেহ'লে